গুৱাহাটীলৈ যোৱা বুলিলে মোৰ ভয়ে লাগে কাৰণ মোৰ গাড়ীত উঠিলে বমি হয় প্ৰধান সেইবাবে অকণমান দিগদাৰ পাওঁ যাবলৈ তথাপিও ভালো লাগে গৈ বহুত কিবাকিবি দেখা পাওঁ কাজিৰঙাও জন্তুও কেতিয়াবা ভাগ্য ভাল থাকিলে দেখিবলৈ পাওঁ আৰু কাজিৰঙাত খালী বহুত ধীৰে ধীৰে চলাব লাগীয়া হয় গাড়ীবিলাক সেইকাৰণে অলপ আমনিও পাওঁ তথাপিও যাবলৈ হেপাহটো থাকে যাওঁ মাজে মাজে ফুৰিবলও যাওঁ কেতিয়াবা বেমাৰ আজাৰ হ'লে গুৱাহাটিলৈ গৈয়ে থাকো আৰু আমি নগাঁও পাৰ হৈ আমনিত হোটেলত সোমাই চাহ তাহ খাওঁ গুৱাহাটীত বহুত ধৰণৰ চাবলগীয়া আছে বস্তু চিৰিয়াখানা চা চাওঁ একলেণ্ড চাওঁ গুৱাহাটীত উন্নত ধৰণৰ বহুতখিনি সুবিধা আছে বেমাৰেই হওক আমি গুৱাহাটীলেই নিবলগীয়া হয় গুৱাহাটীৰ জি এম চি লৈ নিবলগীয়া হয় তেনেধৰণে গুৱাহাটীলৈ গৈছো বা যাওঁ মাত্ৰ অসুবিধাখিনিও পাওঁ অসুবিধাখিনি সেয়াই মোৰ বিশেষকৈ মূৰ ঘূৰাই গাড়ীত উঠিলে বমি হয় সেইবিলাক হোৱাৰ কাৰণে যাবলৈ অকণমান দিগদাৰ পাওঁ তথাপি নগ'লেতো নহ'বই গুৱাহাটী আমাৰ ইয়াৰপৰাতো প্ৰায় বহুত দূৰ হয় গুৱাহাটী গৈ থাকিলে আমনিও লাগে তথাপিও যাওঁ নগ'লেতো উলাই নাই গুৱাহাটীখন নগ'লে আমাৰ বাৰু নহয়ে কাৰণ ইয়াত উন্নত ধৰণৰ ডাক্টৰী চিকিৎসাবিলাক নাই এতিয়া আমি গুৱাহাটীলৈকে নিবলগীয়া হয় আমাৰ বেমাৰ আজাৰ হ'লে বা কিছুমান অফিচৰ কামো গুৱাহাটীত কৰিবগৈ লগীয়া হয় তেনেধৰণে গুৱাহাটীলৈ যাওঁ গুৱাহাটীত গৈ আমি আচলতে অসুবিধা বহুতখিনি পাওঁ এক নম্বৰ আমি পানীৰ অসুবিধা পাওঁ গুৱাহাটীত দ্বিতীয়তে আমি ইমান জনসংখ্যা বে বেছি তাত আমি হেমাগেমাত আমি থাকিব নোৱাৰো আমি হ'লো গাৱলীয়া মানুহ গুৱাহাটীত থাকি বহুতখিনি আমি অসুবিধাও সন্মুখীন হওঁ তথাপি গুৱাহাটীলৈ যাবই লগীয়া হয় লৰা ছোৱালী ক্ষেত্ৰতো যাবলগীয়া হয় বা নিজৰ মানুহ আপোন মানুহবিলাক গুৱাহাটীত আছে তাত আমি বিয়া বাৰু খাবলও যাবলগীয়া হয় গুৱাহাটীত তেনেধৰণে গৈয়ে থাকো প্ৰায় যোৱা হয় গুৱাহাটীলৈ বা গুৱাহাটীৰ পৰা মানুহ আহেও আমিও তেনেধৰণে যাওঁ যাবলগীয়া হৈয়ে থাকে প্ৰায়